নতুন হাঁহ কুকুৰা ফাৰ্ম এখন খুলিলে গঁৰাল বনোৱা প্ৰথমে জেগা চাই পিনি গঁৰাল বনোৱা ব্যৱস্থাটো কৰাইটো সমস্যা আৰু দৰৱ পাতি কেনেকৈ দিব কি সেইটো সমস্যা পোৱালি অনাৰ পৰা আদি কৰি সেইটো এটা সমস্যা হয় আৰু চফা চাফ চিকুণৰ কাৰণে সেইটো এটা সমস্যা দেখা দিয়ে আৰু দৰৱ পাতি কেনেকৈ দিব আৰু পোৱালিখিনি অনাৰ পিছত পোৱালিখিনি মৰি যায় সেইটো এটা আমাৰ প্ৰধান ডাঙৰ সমস্যা হয় পোৱালিখিনি কেনেকুৱা প্ৰজাতিৰ মানে আনিব আনিম সেইটো এটা এটা আমাৰ ডাঙৰ সমস্যাই দেখা দিয়ে আৰু টকা পইচাৰো অভাৱ আৰু তাৰ কাৰেণ্টৰ কাৰেণ্ট লাইট ব্যৱস্থাটো কৰা সেইটো অসুবিধাও হয় আৰু চাফা চাফা কৰা তাৰ গঁৰালটোত তাত কাপোৰ বস্তা পাৰি দিয়া পোৱালিখিনিক আৰু সময়ত দানাটো খাবলৈ দিয়া দৰৱ পাতি ব্যৱস্থা কৰা সেইটো এটা আমাৰ সমস্যা পৰে তাৰ পৰা আৰু আৰু ভালেখিনি সমস্যাই দেখা দিয়ে ইয়াক কুকুৰাখিনি আৰু কেনেকৈ কুকুৰাখিনি ডাঙৰ হোৱাৰ পিছত ক'ত বিকিম দিম কেনেকৈ দিম মাংস দিম নে নে গোটাকে গোটা কেজি হিচাপত গোটাকে বিক্ৰী কৰিম সেইটো এটা আমাৰ ডাঙৰ সমস্যাত পৰোঁ তাৰ বেপাৰী বেপাৰী আহিলে মানে আমি বেপাৰী কি চিষ্টেমত আমি দিওঁ হ'লচেল ৰেটত দিওঁ নে নে পাইকাৰী চিষ্টেমত দিওঁনে নে খুচুৰাকে দিওঁ সেইটো এটা আহি যায় আৰু পোৱালিখিনি ডাঙৰ হ'বলৈ কি কি কি কি দিব লাগিব দৰৱ পাতি আদি সেইখিনিও এটা ডাঙৰ সমস্যা হয় আৰু দানা কোনটো কোনটো হেই দানা খোৱালে ভাল হয় কোনটো ভাল দানা খোৱালে মানে পোৱালিখিনি সোনকালে ডাঙৰ হয় সেইটো এটা আমাৰ ডাঙৰ সমস্যা পৰে তাৰ পোৱালিখিনি আৰু ডাঙৰ হোৱাৰ পিছত কিমান দিনত কি তাৰ সময়সূচী চাই দৰৱ দিব লাগে সেইটো এটা মোৰ ডাঙৰ সমস্যা সময়সূচীটো জানিব লাগে সেইখিনি এটা সমস্যা হৈ পৰে পোৱালি মানে গঁৰাল এটা আৰু বনাবৰ সময়ত বনাবৰ সময়ত জেগাডোখৰ কেনেকুৱা হোৱাটো ভাল সেইটো এটা ব্যৱস্থা কৰিব লাগে পোৱালি চাই চিতি জেগা সেইটো এটা ডাঙৰ সমস্যা হয় তাৰপৰা আকৌ পোৱালিখিনি গঁৰালটো এতিয়া টিঙৰ টিঙৰ টিং লগালে গোৱালটোৰ ওপৰত টিং লগালে ভালনে খেৰ দিলে ভাল সেইটো এটা সমস্যা হয় দানা খোৱাটো এটা দানা পাত্ৰটো আমি কিনি অনা পাত্ৰটো লগালে ভাল হয়নে নে কাটি দিবলে সেইটো ভাল হয়নে সেইটো এটা সমস্যাত পৰোঁ কি দিলে ভাল হয় সেইবোৰ ভাল এটা হয় আৰু আৰু কি আমি মেইন প্ৰথম বেমাৰটো পৰে কি বেমাৰটো এতিয়া কি বেমাৰ আমি কুকুৰা হাঁহখিনি আমি ধৰিব নোৱাৰোঁ বেমাৰখিনি কিটো বেমাৰত মানে হৈছে সেইটো এটা সমস্যা হয় জানিলে সেইটো জানিলে মানেটো ভাল হয় ন সেইটো দৰৱখিনি মানে কেনেকুৱা কি দিলে হাঁহ কুকুৰাখিনি ভাল হয় সেইটো এটা চাই চিতি আৰু এই এইটোৱে আমাৰ এটা প্ৰধান সমস্যা সমস্যাত পোৱা দেখা যায় এইটোৱে আমাৰ প্ৰধান সমস্যা বুলি আমি ভাবোঁ